হয় মই কৰি পাইছোঁ অনুবাদ কৰি পাইছোঁ মই ইংৰাজীৰ পৰা অসমীয়ালৈ সপ্তমমান শ্ৰেণীত থাকোঁতে এটা কবিতা অনুবাদ কৰিছিলোঁ অসমীয়ালৈ ভাল লাগিল অভিজ্ঞতা বহুত সুন্দৰ ছাৰ বাইদেউসকলেও বহুত সহায় কৰিছিল মা দেউতাই সহায় কৰিছিল দাদাই সহায় কৰিছিল বহুত ভাল লাগিল অভিজ্ঞতা বহুত ভাল বহুত জানিবলৈ পাৰিলোঁ বহুত শিকিব পাৰিলোঁ সেয়ে